মই মানে ইউটিউবত মানে ৰন্ধন প্ৰণালীবিলাক চাওঁ চাই মানে এনেই মই চাই ভাল পাওঁ ইউটিউবৰ ৰন্ধন প্ৰণালী বহুতেই বহুত ধৰণৰ দিয়েতো এনে বহুত ধুনীয়াকৈও দিয়ে কিছুমানে লিখি বুজি পোৱাকৈ কম বস্তুৰ ভিতৰতে আমাৰ ঘৰতে থকা বস্তু বা আমাৰ আশে পাশে বাৰীবোৰ আমাৰ বাৰীবোৰ কিচেন গাৰ্ডেন বা এনেকুৱা বাৰীতে পোৱা বস্তু কিছুমানৰ দিয়ে সেইবিলাক চাওঁ আৰু চাই পেলাই মানে কেতিয়াবা কেতিয়াবা কিবাকিবি বনাওঁ এই এদিন মানে চাই হেৰি মই নিজেও এনেকৈ অলপমান বনাওঁ মানে সেইদিনা মানে আমাৰ সৰু মাছ আনিছিলে সৰু মাছটো মই মানে ভেদাইলতাৰ জোলেদি বনা ভেদাইলতাইদি বনালোঁ মানে ভেদাইলতাখিনি আগতে ঘৰৰ বাৰীতে আছিলে সেইখিনি চিঙি আনি অকণমান ধুই পখালি মিক্সিত মানে হেৰি কৰি ললোঁ মানে বস্তুটো বটি ললোঁ বটি মানে অলপ জুলিয়া কৰি বটি ললোঁ তাৰপিছত সৰু মাছকেইটা বাছি ধুই হেৰি কৰি ললোঁ মানে বাছ বাছি ধুই ললোঁ আৰু তাৰপিছতে কেৰাহীত অকণ তেল দি এনেকৈ মাছকেইটা ভাজি ললোঁ ভাজি লৈ উঠি হেৰি কৰিলোঁ থৈ এটা আলু পিটিকি বইল আলু এটা হেৰি পিটিকি পেলাই দি পিঁয়াজ চিয়াজ দি তাত নৰসিংহৰ মানে অঁ ভেদাইলতাৰ মানে হেৰি পানীখিনি তাতে দি দিলোঁ আৰু মাছকেইটা পেলাই দিলোঁ অকণমান থপথপিয়া কৰিলোঁ বৰ সোৱাদ হৈছিলে তাৰপিছতে আৰু এদিন বনালোঁ হেৰি মানে এয়া চিকেনৰ মানে বইল বিনা তেলে মানে তেল নিদিয়াকৈ সেনেকৈ বনাইছিলোঁ বিলাহী এটা শুকান কেৰাহীতে দি পিঁয়াজ চিয়াজ চব শুকান কেৰাহীতে দি পেলাই এনেকৈ অলপমান তাতে সিজাই লৈ ভাপ ঢাকোন দি সিজাই লৈ মাংসখিনি ঢালি দিলোঁ তাৰপিছত মাংসখিনি ভাজি থাকোঁতে ভাজি থাকোঁতে ধুনীয়াকৈ তেল ওলাল তাৰপিছতে পিঁয়াজ চিয়াজ আকৌ বেলেগকৈ দিলোঁ দি আলু দিলোঁ অমিতা দিলোঁ এনেকৈ ভাজি ভাজি ভাজি ভাজি যেতিয়া মাংসৰ নিজৰ তেলটো ওলালে আৰু তাৰপিছতে মানে ইফালে গৰমপানী কৰি থৈছিলোঁ মানে অকণমান অকণমানকে গৰমপানী ঢালিলোঁ ঢালি বস্তুটো মানে সিজিলে আৰু তেল নিমখ চিমখ আৰু অকল জিৰাৰ গুৰি অকণমান আৰু ধনীয়াৰ গুৰি দিলোঁ বাকী একোৱেই দিয়া নাই এনেকৈ ভাজি ভাজি ভাজি ভাজি তাৰপিছত মানে সেয়া কৰিলোঁ মানে অকণ গৰমপানী ঢালি থপথপীয়াকৈ বইল মাংসৰ নিচিনাকৈ খাই বৰ টেষ্টি হৈছিলে এনেকৈ মানে অভিজ্ঞতা হয় আৰু কিবাকিবি বনাওঁ ইউটিউবত চাই আৰু ভাপত দিয়া পিঠাও এদিন বনাইছিলোঁ মানে কেটলি মুখত দিয়া বুলি কয় আৰু নাৰিকল সানি পিঠাগুৰিত সেনেকৈ ঢাকন দি এনেকৈ বনাইছিলোঁ খাবলৈ বৰ টেষ্টি হৈছিলে